ৰন্ধা কামটোক হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মা আৰু পৰিয়ালৰ আন সদস্যসকলে মোৰ জীৱনত বহুত ভূমিকা পালন কৰিছে সিহঁতে মই নজনা যিকোনো আঞ্জাৰ বিষয়ে মোক জ্ঞাত কৰিছে মোক সকলো ধৰণৰ ৰন্ধা বঢ়াই শিকাইছে সিহঁতে